মোৰ শৈশৱৰ স্মৃতি বুলি ক'লে আৰু আগৰ শৈশৱৰ কথাটো আৰু ধৰা শৈশৱত ৰং ধেমালি এইবিলাকতো আছেই দিয়াচোন তাৰ উপৰি মোৰ ভাললগা কিছুমান মুহূৰ্ত ধৰা মোৰ খেলি বা মই আগতে সাঁতুৰিব জনা নাছিলোঁ এইটো এটা বৰ হেৰি স্মৃতি ৰৈ গৈছে সেইটো মোক শিকাইছিলে মোৰ মামায়ে যেতিয়া আমাৰ ঘৰৰ পিছপিনে এটা পুখুৰী আছিলে তাত তামোলগছে আদি ভৰপূৰ হৈ আছিলে তাৰপিছত এদিন মই মামাই সাঁতুৰি থাকোঁতে মই ভাবিলোঁ আৰু মামা ইমান ধুনীয়াকে সাঁতুৰিব জানা মোকো শিকোৱাচোন তেতিয়া মামাই ক'লে এই নোৱাৰা পৰি যাবা ক'ৰবাত তেতিয়া মই মামাক জোৰকে ধৰিলোঁ আৰু মামা নাই নাই মইয়ো শিকিমেই কেতিয়াবা যদি মোৰ এনেকুৱা পৰিস্থিতি আহি যায় যে ধৰা চাৰিওফালে বানপানী হৈ গ'ল মই নিজকটো বচাব লাগিব তেতিয়া মামাই কৈছে ঠিক আছে দিয়া নহ'লে মই তোমাক দুই তিনিদিনমান শিকাম তাৰপিছত আৰু তুমি কিন্তু নিজে চেষ্টা নকৰিবা আৰু এনেকে পানীত নামি যাবৰ কাৰণে তাৰপিছত মোৰ ভণ্টিও মোৰ লগত আছিল তাৰপিছত ভণ্টি মই দুইজনী মামাই তাৰপিছত আমাক দুইজনীকে পানীত নমালে নমাই সাঁতুৰি শিকাটো শিকিলে কিন্তু তেতিয়া মামা যেতিয়া দুই তিনিদিনৰ পিছত আমিও জনা হৈ গ'লো আৰু সাঁতুৰিব সেইটো এটা মোৰ একদম মনত থাকি গ'ল আৰু সেইটো মই পাহৰিব নোৱাৰোঁ এইটোৱে মামাকো ধন্যবাদ দিছোঁ যে মই তেতিয়াৰপৰাই মই নিজৰ সাঁতুৰিব জনা সেইটো এটা হেৰি মোৰ এটা নিজৰ এটা হেৰি বুলি ভাবি ল'লো আৰু মই সেইটো এতিয়ালৈ সেনেকুৱা হেৰিয়ে পৰিস্থিতিও আহি পোৱা নাই দিয়াচোন এবাৰ মই সাঁতুৰিব লগা হৈছে কিন্তু মই সেইটো মই এটা জানি গ'লো আৰু সাঁতোৰাৰ হেৰিটো তাৰপিছত এটা এটা ভাললগা স্মৃতি মোৰ এটা আছে হেৰি স্কুলত থাকোতে স্কুলত হেৰি কৰিব দিছিলে ভেকচন প্ৰতিযোগিতা আছিলে ভেকচন প্ৰতিযোগিতাতটো মই সেনেকে আৰু অংশগ্ৰহণ নকৰোঁৱে তথাপিও মোৰ লগৰবিলাকে কৈছিলে তথাপিও মই কবিতা আবৃত্তি বা ধৰা বেলেগ হেৰি কবিতা আবৃত্তি নিজৰ কবিতা স্বৰচিত কবিতা লিখি এইবিলাক মই ভাল পাইছিলোঁ তাৰে মাজতে মোৰ ভাল লগা হেৰি আছিলে ভেকচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তাত মোৰ এজনী বেষ্ট ফ্ৰেণ্ড আছিলে তাই হৈছিলে দৰা মই হৈছিলো কইনা দৰা কইনা এনেকে তাৰমানে আমি ওলাইছিলোঁ যে মানুহে ভাবিছে সঁচাই একদম পূৰা হুবহু দৰা কইনাই নেকি লগৰবিলাকে কৈছিলে ইয়াতে যদি আৰু হোম পুৰি দিওঁ আৰু এই সঁচা বিয়াখনেই হৈ যাব আৰু আৰু সেইমতে আমি স্কুলত ফাচ প্ৰাইজো পাইছিলোঁ ফাচ প্ৰাইজ পাই পেলাই সেইটো মোৰ এটা মনত থাকি গ'ল সেইটো তাৰপাছত ছাৰ বাইদেউহঁতৰ মৰম চেনেহৰ এইবিলাকৰ হেৰিও মই পাহৰিব নোৱাৰোঁ সেইটো এটা শৈশৱৰ স্মৃতি ৰৈ গৈছে মোৰো তেনেধৰণৰ আৰু বহুতখিনি আছে যিখিনি মানে এতিয়া মই নিজকে অনুভৱ কৰিছোঁ যে মই সৰুকালতে মই ঠিকেই আছিলোঁ নেকি বহুত ৰং ধেমালিৰ মাজত নিজকে জীয়াই ৰাখিছিলোঁ কিন্তু যেতিয়া ডাঙৰ হৈ আহিলো তেতিয়াটো আৰু সমস্যা নিজৰ সংসাৰৰ হেৰিৰ প্ৰতি মই নিজৰ দ্বায়িত্বৰ প্ৰতি সৰুতে দেউতা ঢুকাই গ'ল এইখিনিৰ প্ৰতি মোৰ নিজৰ এটা দ্বায়িত্ব আহি গ'ল তাৰ মাজতো মই শৈশৱ কালটোৱেই মই বেছ বুলি ভাবোঁ আৰু